হেল্ল' অঁ

অঁ আপোনোক ক'ৰ পৰা আহিছে

এইটো পাৰ নাইট হিচাপে থ্ৰী থাউজেণ্ড নাইন হাণ্ড্ৰেড নাইনটি নাইন সৰু স্মল কটেজ হয়

এই যে যদি এশ তেনেকে প্ৰতিদিনে হ'ব আৰু খোৱা বোৱাটো আপোনালোকৰ নিজৰ খৰচ হ'ব আপোনালোকে আহি মোৰ নম্বৰত আকৌ ফোন কৰিব

অঁ